নমস্কাৰ মোৰ নাম কপিল ফুকন মই ডিব্ৰুগড়ৰ বাসিন্দা মোৰ বয়স ছাব্বিছ বছৰ মোক মোলৈ অহা প্ৰশ্নটো এনেকুৱা ধৰণৰ আইনী কাৰ্যবিধিত অধিবক্তাৰ ভূমিকাক আপুনি কেনেদৰে গ্ৰহণ কৰে ন্যায্য ফলাফল নিশ্চিত কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ বিশেষজ্ঞতা কিমান গুৰুত্বপূৰ্ণ বুলি আপুনি ভাবে অধিবক্তা হৈছে এটা মহান বৃত্তি কোনো এজন ব্যক্তিক ন্যায় প্ৰদান কৰাই হৈছে অধিবক্তাৰ মূল কাম অধিবক্তা হোৱাৰ পথটো খুব সহজ নহয় এটা পাঁচ বছৰীয়া পাঠ্যক্ৰমৰ অন্তত এজন ব্যক্তি অধিবক্তা ৰূপে চিনাকি দিবৰ সক্ষম হৈ উঠেগৈ এই পাঁচ বছৰত তেওঁক সংবিধানৰ বিষয়ে অধিবক্তা বৃত্তিটোৰ বিষয়ে এক সম্যক জ্ঞান দিবলৈ চেষ্টা কৰা হয় অধিবক্তা দুই ধৰণৰ এগৰাকী যিয়ে অপৰাধীৰ যি যিজন ব্যক্তি অপৰাধ কৰে তেওঁৰ হৈ ন্যায়ালয়ত যুক্তি প্ৰদান কৰে আৰু আনগৰাকীয়ে যি সেই অপৰাধৰ বলি হৈছে তেওঁৰ হৈ উক্ত গোচৰটো আদালতত স্থাপন কৰেগৈ ইংৰাজীত এষাৰ কথা আছে জাষ্টিছ দিলেই জাষ্টিছ দিনাই ন্যায় পাওঁতে হয়তো কিছু সময়ৰ প্ৰয়োজন হ'ব পাৰে কিন্তু ভাৰতীয় সংবিধানত কোনো ব্যক্তিক অন্যায়ৰ বলি হ'বলৈ দিয়া নহয় আমাৰ ন্যায়ালয়ৰ ন্যায় ব্যৱস্থাটো খুবেই কঠিন যাৰ ফলত এটা গোচৰ হয়তো বহুদিনলৈ গৈ থাকে এই ক্ষেত্ৰত অধিবক্তাৰ ভূমিকা যথেষ্ট গুৰুত্বপূৰ্ণ এগৰাকী দুখীয়া ব্যক্তিয়ে কোনো অধিবক্তাৰ বোজা বহন কৰিব নোৱাৰে সেয়ে তেওঁক চৰকাৰে অধিবক্তা প্ৰদান কৰে আৰু এই চৰকাৰী অধিবক্তাগৰাকীয়ে দুখীয়া ব্যক্তিজনৰ হৈ গোচৰটো আদালতত স্থাপন কৰে আনহাতে অধিবক্তাৰ ভূমিকা এইকাৰণেই গুৰুত্বপূৰ্ণ কাৰণ এগৰাকী অধিবক্তাই যদি নিজৰ দায়িত্বটো ভালদৰে পালন নকৰে বা পালন কৰাত ব্যৰ্থ হয় তেন্তে তাৰ ফল ভোগ কৰিব লগা হ'ব পাৰে এজন নিৰীহ নিৰপৰাধী ব্যক্তিয়ে যিটো ভাৰতীয় সংবিধানৰ কাম্য নহয় ইয়াৰ লগে লগে সংবিধানত অধিবক্তাৰ বাবেেও বহুতো আইন প্ৰণয়ন কৰি থোৱা আছে অধিবক্তা সদায় সত্যৰ পক্ষত থকাটো কাম্য এগৰাকী দোষীয়ে এটা অপৰাধ কি পৰিস্থিতিত কৰিছিল সেই বিষয়ো অধিবক্তা এগৰাকীয়ে মাত মতাটো অতিশয় গুৰুত্বপূৰ্ণ ন্য়ায্য ফলাফলত এগৰাকী অধিভক্তাৰ গুৰুত্ব যথেষ্ট সংখ্যকভাৱে আছে তেওঁলোকৰ বিশেষজ্ঞতা যথেষ্ট কাৰণ অধিবক্তাগৰাকীৰ কাৰণেই নিৰপৰাধী ব্যক্তিসমূহ আজি মুকলি আকাশৰ তলত আৰু অপৰাধী ব্যক্তিসমূহে ৰঙাঘৰৰ আলহী হ'ব লগা হয় অধিবক্তা অধিবক্তাই যদি আইনী মেৰপাচত সোমাই পৰে তেন্তে তেখেতে নিজেও নিজৰ গোচৰ আদালত তৰিব পাৰে আজিৰ যুগত অধিবক্তাৰ সংখ্যা যথেষ্ট বহু পৰিমাণে অধিবক্তা

আৰু সেই অধিবক্তাসমূহৰ

আইনী যুঁজত সোমাই হাৰো মানিপৰা দেখা যায় কিন্তু অধিবক্তা হোৱাৰ এটা প্ৰাথমিক গুণ হৈছে তেখেতসকলে অদমনীয় সাহসৰ গৰাকী হ'ব লাগিব সৎসাহস সৎসাহসৰ অবিহনে এগৰাকী অধিবক্তা এজন এক এডাল ৰিফিল নোহোৱো কলমৰ দৰে য'ত যিগৰাকী অধিবক্তাগৰাকীয়ে যদি নিৰ্ভিকভাৱে নিজৰ যুক্তি ন্যায়ালয়ত দাঙি ধৰিব নোৱাৰে তেন্তে হয়তো এজন নিৰপৰাধি ব্যক্তিও ৰঙাঘৰৰ আলহী হ'ব লগা হ'ব পাৰে